টিভি চাই ভাল পাওঁ টিভিৰ বিশেষ অনুষ্ঠান কিছুমান চাই বহুতেই ভাল পাওঁ যেনে ৰং চেনেলটো ৰেঙনি আৰু বিশেষকে বেহাৰবাৰীখনটো চাই বহুতেই ভাল পাওঁ কেকে মোহনৰ কথাবোৰ আৰু তৰা বাইদেউৰ আৰু তৰা বাইদেউৰ হাজবেণ্ড বিশেষকে বিএছএফ বিএছএফৰ লগত বহুত কিবা কিবি ৰিলেটেড কথা কৈ থাকে বোলে মোহনে যদি কিবা এটা কথা কয় তৰা বাইদেউ অমুক এই নাই মোৰ বিএ বি এছ এফ অমুক বি এছ এফ তমুক তেনেকে কৈ থাকে সেই কাৰণে ভাল পাওঁ আৰু এখন বিশেষ এই সিদিনা অলপতে তোমাৰ চিৰিয়েল এখন চাই বহুত ভাল পাইছিলোঁ বৰষুণ বুলি ছোৱালীজনী বহুত ভাল লাগে সেই কাৰণে আৰু ল'ৰাটো ছোৱালীজনীৰ অভিনয় বহুত ভাল লাগিছিল সেইটো কাৰণে ভাল পাইছিলোঁ তাৰপিছত তোমাৰ মানে এনেকুৱা হ'ল ছোৱালীজনী লাষ্ট ম'মেণ্টত পঢ়িব নিদিয়ে ঘৰত গাঁৱৰ মানুহে মুখিয়ালজনে পঢ়িব নিদিয়াত তেওঁ গাঁৱৰে এজন শিক্ষকে আনি চহৰত লৈ আহে চহৰত আনি তাৰপিছত তাই পঢ়াৰ বিষয়ে এনেকৈ জা যো জা কৰোঁতেই লগৰ এজনে সংস্থাপন কৰি দিয়ে আৰু ৰুম থকা মেলা কিবা কিবি এইবোৰ বহুত থাকি যায় সেইবোৰ কৰি দিয়াৰ পিছত ল'ৰাটোক এই গাঁৱৰ এই মুখিয়ালজনৰ ল'ৰাটো আহি গাঁৱৰ মানে এক্সিডেণ্ট কৰি মাৰি দিয়েহি মাৰি দিয়াৰ পিছত ছোৱালীজনী অকলশৰীয়া হৈ যায় তাৰ পিছত যিজন লগৰ আছিল তেওঁ বহুত সহায় কৰে ছোৱালীজনীক তেনেকৈ তেনেকৈ ঘৰত আনি কাম কৰা হিচাপে ৰাখে তাৰপিছত তেনেকৈ আকৌ এদিন কিবা কাৰণত এই গাঁৱৰ ল'ৰাজনেই বিচাৰি আহোঁতে লগ পায় লগ পোৱাত ধৰি লৈ যায় ধৰি লৈ যাওঁতে ল'ৰাটোকো জেললৈ লৈ যায় এনেকে কষ্ট মষ্ট কৰি সিহঁতে কিবা কিবি কৰি ল'ৰাটোক উলিয়াই আনি লাষ্টত ছোৱালীজনীক ঘৰত ৰাখে কাম কৰা হিচাপে ৰাখে আৰু টিউচনো কৰে তাই পঢ়াত ভাল কাৰণে নাম আছিল দেৱযানী বহুত ভাল লাগিছিল দেৱযানী নামটো আৰু ল'ৰাটোৰ নাম আছিল অৰ্ণৱ এনে তাৰপিছত সিহঁতি মানে এনেকুৱা এটা বণ্ডিং হৈছিল তাহাঁতৰ মানে গম নাপাই যে কেতিয়া সিহঁতৰ ভাল পোৱা হ'ল এনেকে তেনেকে অৰ্ণৱৰ বিয়া ঠিক কৰোঁতে বিয়াও হৈছিল তাৰ পিছতে ল'ৰা ছোৱালীজনীক তেনেকে গাঁৱৰ সেই মুখিয়ালজনৰ ল'ৰাটোৱে আহি মানে অসভ্যালি কৰোঁতে ল'ৰাটোৱে অৰ্ণৱে মাকহঁতক কৈ দিয়ে যে মই দেৱযানীক বিয়া পাতিছোঁ তেতিয়া মানে যিজনী ছোৱালী লগত বিয়া ঠিক হৈছিল সেইজনীয়ে বহুত টৰ্চাৰ কৰিলে অত্যাচাৰ কৰিলে জেললৈ দিলে আকৌ তেনেকে ল'ৰাটোক ধৰি লৈ গ'ল ছোৱালীজনীও ঘৰৰ পৰা খেদি দিলে তাই তেনেকেই অৰ্ণৱক আহি আছোঁ বুলি কোৱা কাৰণে ৰৈ থাকোঁতে থাকোঁতে ৰাতি গৈ দিন হয় লাষ্টত এজনী বাইদেৱে লগ পাই আনি ঘৰতে ৰাখে ৰখাৰ পিছত তাইতো নাজানে অৰ্ণৱে আহিব বুলিয়ে ভাবি থাকিলে অৰ্ণৱে কি নাই গমেই নাপাই তাই যে অৰ্ণৱক আহিব অৰ্ণৱ যে জেললৈ গ'ল একোৱে গম নাপায় পিছত সেই বাইদেউজনী অহা পিছত বহুত দিন পিছত বিচাৰ খোঁচাৰ কৰোঁতে গম পাই যে অৰ্ণৱ জেলত আছে তাৰপিছত তাই তেনেকেই থাকিলে ৰিয়া বোলাজনী বিয়া ঠিক হৈছিল ৰিয়াৰ লগত ৰিয়াই তাক বহুত অত্যাচাৰ কৰিলে কৰাৰ পিছত তাই এতিয়া আৰু সেই কিবা নাম আছিলে পাহৰিছোঁ এই নামটো কিবা আছিল এতিয়া ৰত্না ৰত্না বাইদেউৱে বহুত হেল্প কৰিলে দেৱযানীক ৰত্না বাইদেউৱে ঘৰত নি ৰাখিলে ৰত্নাৰ মদৰ বেপাৰ আছিল তাৰ পিছত এখন চাহ দোকানো দিছিল ৰত্নাকো তেনেকেই ঠিক হাজবেণ্ডে এৰিছিল তাৰপিছত তাইক সংস্থাপন দিয়াৰ পিছত তাই টিউচন আকৌ বিচাৰি দিলে টিউচন কৰিলে টিউচন কৰাৰ পিছত আৰু অৰ্ণৱক জেলৰ পৰা ওলোৱা চিন্তা কৰিলে তাৰপিছত এনেই গম পোৱা নাছিল জেলত আছিলে বুলি যেতিয়া যিটো পুলিছে মানে ৰত্নাক অত্যাচাৰ কৰি থাকে দোকান ভাঙি থাকে এই কিবা কৈ থাকে সেই ঠিক তেনেকেই মানে অৰ্ণৱৰ কথা গম পাই পিনে অৰ্ণৱক দেৱযানীয়ে উদ্ধাৰ কৰিলে টিউচন কৰাৰ পইছাৰে তাৰপিছত তেনেকে অৰ্ণৱ ওলাই আহিল ঘৰত যাব নিদিয়ে তাৰপিছত ভাৰা ঘৰত থাকে মেকানিকৰ কাম কৰে কিবা কৰে কিবা কৰে তেওঁ নিজে তেনেকে টুক টাক উপাৰ্জন কৰি চলি থাকে লাষ্টত কেনেকৈ জানো সিহঁতৰ বন্ধুত্বই আছিল তেতিয়ালৈকে লাষ্টত যেতিয়া মানে সিহঁতৰ কথা পাতোতে পাতোতে দুয়ো দুয়োকে দেৱযানীয়েও এখন স্কুলত টিচাৰ পালে পোৱাৰ পিছত দুয়ো দুয়ো কথা পাতি আৰু ভাল পোৱা হ'ল ভাল পাই দুয়োটাই বিয়া পাতিলে অৰ্ণৱক ঘৰত যাব নিদিয়ে দেৱযানীক ঘিণ কৰে কাম কৰা ছোৱালী আছিলি তই এনেকুৱাহে বুলি ঘিণ কৰাৰ কাৰণে তাইক মানে নিদিয়ে আৰু তেতিয়া সিহঁতে ভাৰা ঘৰতে থাকি থাকি থাকি অৰ্ণৱে টম টম চলাই তেনেকে উপাৰ্জন কৰি দুয়োটা থাকে ঠিক তেনেকে বহুত দীঘলীয়া হৈ গ'ল কিন্তু এতিয়া বহুত মিছ কৰোঁ বহুত আছে ক'বলে হ'লে বহুত সময় লাগিব কিন্তু লাষ্ট ম'মেণ্টত দেৱযানী এজনী ছোৱালী জন্ম দি মৰি থাকে এই এটা ল'ৰাই মাৰি দিয়ে যিটো নেকি অৰ্ণৱৰ দেউতাকে এটা সময়ত এজন মানুহক মানে মাৰিছিল সেই তেখেতৰ ল'ৰাই লাষ্ট টাইমত দেৱযানীয়ে মানে কিছুমান কথাত আগভেটা দিয়া কাৰণে দেৱযানীক ৰাস্তাত নি প্ৰলোভনেৰে মাৰি পেলায় লাষ্টত ছোৱালীজনী জন্ম হয় ছোৱালীজনী থাকি যায় দেউতাকেও কিছু মাকো মৰি যায় মাককো সেই ল'ৰাটোৱে মেডিচিন খোৱাই মাৰি দিয়ে গম নাপালে পিছত বহুত কথা গম পোৱাৰ পিছত ৰিয়াই সকলোকে ধৰা দিলে আৰু পিছত এতিয়া এনেকে ক'লেতো নহ'ব বহুত দীঘল আছে গতিকে মিছ কৰোঁ এতিয়া সেইখন চিৰিয়েলৰ নিছিনা যাতে আৰু তেনেকুৱা চিৰিয়েল আহি থাকক আৰু বেহাৰবাৰীটো ক'বই নালাগে মোহন কেকে মোহনৰ কাজিয়া পা ইংলিছৰ পৰা মানে গোটেই মানে কথা বতৰাবোৰ জমনি সেইকাৰণে ভাল পাওঁ আৰু খুব কম চাওঁ বেহাৰবাৰী চালেও যেতিয়া চাওঁ মানে বহুত ভাল লাগে চাই আৰু ৰিয়েলিটি শ্ৱ' বিলাক চাই ভাল পাওঁ আমাৰ অসমৰ ল'ৰা ছোৱালীবোৰ যায় সেইকাৰণে বহুত ভাল পাওঁ গৌৰৱবোধ কৰোঁ আৰু ঠিক তেনেকে খেল চেল চাওঁ ঠিক তেনেকৈ নহয় মন গ'লে কেতিয়াবা ইমান নাজানো খেলৰ বিষয়েও তথাপিও মানে টিভিত কেতিয়াবা লগৰ সমনীয়া লগত চাওঁ আৰু আৰু ঠিক সেইয়া নিউজ চিউজ কেতিয়াবা মন গ'লে চাওঁ তেনেকৈ নাচাওঁ আৰু ইমানেই